হয় কওকচোন হয় হয় কওকচোন লোকেল মাছ এতিয়া বৰ্তমান শ'ল আছে বৰালি আছে তাৰপৰা শাল আছে কান্ধুলি আছে আপোনাক কেনেকুৱা ধৰণৰ মাছ লাগিছিলে বাৰু ক'লাও আছে হয় তেতিয়া আপোনাক শ'ল মাছেই লাগিব চাগৈ শ'ল গৰৈ হয় অঁ আহিব আহিব আপোনাক যেনেকুৱা ছাইজৰ মাছ লাগে তেনেকুৱা ছইজৰ মাছেই পাব আপোনাৰ আ আপুনি ৰাতিপুৱা সাত বজাৰ পাছত আহিলেই পাই যাব মানে যিহেতু আমাৰ বিলৰ পৰা মাছবিলাক উঠাওঁতে অলপ টাইম লাগেতো সাত বজাৰ পাছত আহিলে পাই যাব শ'ল মাছ পাব শাল মাছ পাব গৰৈ মাছ পাব যিহেতু আপোনাক ক'লাজাতীয় মাছ লাগে নহয় জানো মাগুৰ মাছো পাব আ মাগুৰ মাছো আহে হয় হয় হয় হয় হয় হয় আপোনাক এনেই কিমান মান টাইমত লাগিছিলে বাৰু মাছটো অ হৈ যাব তেতিয়া পাই যাব আপুনি পাই যাব পাই যাব সাতমান বজাত আহিলে পাই যাব আপুনি দামবোৰ ধৰি লওক শ'ল মাছ আমি এতিয়া বৰ্তমান ছশ টকা কেজিকৈ বেচি আছোঁ মাগুৰ মাগুৰ মাছৰ আঠশ টকা তাৰপৰা গৰৈ মাছ যদি লয় তেতিয়া আপোনাক চাৰিশ টকামানকৈ দিয়া দিব পৰা হ'ব আপোনাক ঘৰত ডেলিভেৰী দিব লাগিব নে হয় নিজে আহিলে অকণমান আমি চাই চিতি দিম আৰু দামটো তেতিয়া অঁ ঠিক আছে ঠিক আছে আহিব